মই কিতাপ দোকানৰ পৰা ক্ৰয় কৰোঁ আৰু কেতিয়াবা আমাৰ ইয়াত লাইব্ৰেৰীৰ পৰাও আমি মই গৈ কিতাপ ক্ৰয় কৰোঁ দোকানত ইয়াত আপোনাৰ সস্তাত ছেকেণ্ড হেণ্ড আৰু যদি অলপ কম দামত আপোনাক কিতাপ লাগে তো ইয়াত বু শিৱ বুকষ্টল বুলি এটা আছে কিতাপ কিনাৰ দোকান আৰু নাৰায়ণ বুকষ্টল বুলিও আছে তাত গৈ আপুনি সস্তাত আৰু ছেকেণ্ড হেণ্ড কিতাপ পোৱা যাব যিহেতু মই কিতাপ পঢ়ি ভাল পাওঁ কেতিয়াবা মই লাইব্ৰেৰীত গৈও কিতাপ পঢ়োঁ যেনেকুৱা ষ্টৰী বুক হৈ গ'ল কাহিনী কাহানী বুক হৈ গ'ল হ'ৰৰ কাহানী হৈ গ'ল আৰু আপোনাৰ হিষ্টৰীকেল যোনবোৰ থাকে ইতিহাসৰ কাহানী সেইবোৰ পঢ়িও ভাল পাওঁ তো মই সেইবোৰ কিনিবও ভাল পাওঁ আৰু পঢ়িও ভাল পাওঁ সস্তাত যদি লাগে আপুনি তাত শিৱ বুক ষ্টলত আহি ছেকেণ্ড হেণ্ড কিতাপো পাব পাৰিব আৰু সস্তাতো আপুনি কিতাপ কিনিব পাৰিব যদি আপোনাৰ কিতাপ নিকিনি পঢ়িবৰ মন আছে তেনে আপুনি লাইব্ৰেৰীত যাওক লাইব্ৰেৰীত অলপ দেৰি আপোনাৰ সময় এঘণ্টা দুঘণ্টা যিমান সময় আপোনাৰ পঢ়িবৰ মন আছে আপুনি লাইব্ৰেৰীত যাওক ভালকৈ বহি শান্তভাৱে আপুনি পঢ়িব পাৰিব যিহেতু মোৰ স বেছিকৈ হ'ৰৰ যোনবোৰ ষ্টৰী থাকে যেনেকুৱাকৈ ভয়ানক কাহিনীবোৰ সেইবোৰ পঢ়ি ভাল লাগে ইনছ্ ইণ্টেৰেষ্টিং লাগে মানে যিহেতু আপোনাৰ অলপ সেইটো কি বুলি কয় অলপ হ'ৰৰ হ'ব ভয় লাগিব সেনেকুৱা ষ্টৰী পঢ়ি ভাল লাগে আজিকালি মোবাইলতো বুক বুকছ্ থাকে বুক আহি যায় ইনষ্টল কৰিব পাৰি এপ আমি এপ ডাউনলোড কৰি তাত আমি পঢ়িবও পাৰি শুনি অডিঅ' ক্লিপো শুনিব পাৰোঁ কিন্তু যোনটো পঢ়ি আপোনাৰ কিতাপ পঢ়ি ভাল লাগে সেইটো আপোনাৰ মোবাইলত সেইটো আপোনাৰ ভাল নালাগিব তো এইটোৰ কাৰণে যি আপুনি ছেকেণ্ড হেং হেণ্ড হওক বা সস্তাত কিতাপ হওক আপুনি কিনিব পাৰে আৰু যদি আপোনাৰ সস্তা আৰু ছেকেণ্ড হেণো নেলাগে আৰু ফ্ৰীলী আপুনি পঢ়িব বিচাৰে ফ্ৰীকৈ তেনে আপুনি লাইব্ৰেৰীত গৈ কিনে এঘণ্টা দুঘণ্টা তিনিঘণ্টা যেনেকৈ যিমান ঘণ্টা আপোনাৰ পঢ়িব আছে আপুনি পঢ়িব পাৰে আপোনাৰ মন পচন্দৰ কিতাপ মোৰ মন পচন্দৰ কিতাপ হ'ৰৰ কিতাপ হ'ৰৰ মু কাহিনী কিতাপ ষ্টৰী বুক যোনটো থাকে সেইটো হিষ্টৰীকেল যোনবোৰ কাহিনী থাকে সেইবোৰ আৰু সৰু ল'ৰা ছোৱালী যোনবোৰ বুঢ়ী আই সাধু সেইবোৰ থাকে সেইবোৰো মোৰ ভাল লাগে পঢ়ি মই এইবোৰ পঢ়োঁ হয়তো ছেকেণ্ড হেণ্ড দোকানৰ পৰা নহ'লে লাইব্ৰেৰীৰ পৰা তো আপুনি যদি ছেকেণ্ড হেণ্ড কিতাপ লাগে আহি যাওক শিৱ বুকষ্টল নহ'লে লাইব্ৰেৰীত যদি আপুনি ফ্ৰীলী পঢ়িব বিচাৰে তেনে আহি যাওক লাইব্ৰেৰীত